হয় দাদা এইটো জ্যোতিষ্মান ৰেষ্টুৰেণ্ট হয়নে মই অলপ আগত আধা ঘণ্টা আগত মই কিছুমান বস্তু অৰ্ডাৰ দিছিলোঁ এতিয়া সেই বস্তুখিনি হ'ল চিকেন ৰ'ল ভেজ চাও আৰু চিকেন চাও এতিয়া সেই অৰ্ডাৰ দিয়া বস্তুখিনিৰ ওপৰত মই আৰু কেইটামান বস্তু যোগ দিব বিচাৰিছোঁ যোগ দিব বিচৰা বস্তুটো হ'ল এটা হ'ল চ'লে ভটোৰে আৰু এটা হ'ল মেংগ' জুচ এতিয়া আগৰ অৰ্ডাৰখিনিৰ উপৰঞ্চি আপুনি এই মোক দুটা বস্তু চ'লে ভ'টোৰে আৰু মেংগ' জুচ আগৰ অৰ্ডাৰখিনিত যোগ কৰি মোক পঠিয়াই দিয়ক আৰু যিমান সোনকালে পাৰে আপুনি পঠিয়াই দিব আৰু মোৰ এড্ৰেছটো দিয়া আছেই সেইখিনি জল্ডিকে বনাই আপুনি মোৰ তাত ডেলিভাৰী কৰি দিব